ভাৰতত মানুহে ভ্ৰমণ কৰা মুখ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত এটা হৈছে ৰাম মন্দিৰ ৰাম মন্দিৰৰ বাবে আমি চাৰিশ বছৰ ধৰি সংগ্ৰাম কৰিছোঁ কৰা হৈছে ভাৰতৰ মানুহে ৰাম মন্দিৰৰ ৰা ৰাম মন্দিৰৰ ঠাইত মোগলসকলে তেওঁলোকৰ মছজিদ বনাইছিল মছজিদৰ এই মছজিদ আঁতৰাই ৰাম মন্দিৰ বনাবৰ কাৰণে চাৰিশ বছৰৰ পৰা ভাৰতৰ মানুহে যুঁজি আহিছিল চাৰিশ বছৰ পিছত যেতিয়া ৰাম মন্দিৰ বনোৱা সমাপ্ত হৈছে তাৰপিছত ভাৰতৰ মানুহে এক আনন্দময় পৰিৱেশ উদযাপন কৰিছিলে ৰাম মন্দিৰ বাইছ জানুৱাৰী দুহেজাৰ চৌব্বিছ চনত আমি শুবদ্ধ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ উপস্থিতিত শুভ উদ্বোধন কৰা হয় বাইছ জানুৱাৰীৰ তাৰিখে আমাৰ গোটেই ভাৰতবৰ্ষত আমাৰ সকলো মানুহে দীপাৱলীৰ আয়োজন কৰি আছিল আমাৰ প্ৰত্যেকটো ভাৰত ভাৰতৰ প্ৰত্যেকটো চুকে কোণে আমি দীপালী উদযাপন দীপাৱলী উদযাপন কৰিছিলোঁ প্ৰত্যেকটো ঘৰত চাকি জ্বলোৱা হৈছিল প্ৰত্যেকটো মন্দিৰত চাকি জ্বলোৱা হৈছিল আমি খুব ফূৰ্তি কৰিছিলোঁ সেইদিনাখন দীপাৱলীৰ দৰে বোমা ফুটাইছিলোঁ ফতকা ফুটাইছিলোঁ ফূৰ্তি কৰিছিলোঁ